আমাৰ অঞ্চলত দুগ্ধজাত সামগ্ৰীৰ চাহিদা বিশেষ বেয়া নহয় ঘৰতে আপুনি গৰু পালন কৰি ভাল গাখীৰ প্ৰস্তুত কৰি কোনো ধৰণৰ ভেজাল নকৰি বিক্ৰী কৰিবলৈ যদি বিচাৰে আপুনি ভাল গ্ৰাহক হোৱাৰ সম্ভাৱনা বহুত বাঢ়ি যায় কাৰণ গ্ৰাহকে বিক্ৰেতাক খুব বিশ্বাস কৰে কোনোবাই যদি বিক্ৰেতাজনৰ গাখীৰ এদিন নি ভাল পালে তেওঁ পুনৰ সেইজন বিক্ৰেতাক লাগিলে দুই চাৰি টকা বেছিকে দি হ'লেও তেওঁৰ গাখীৰ সংগ্ৰহ কৰিবলৈ বিচাৰে আমাৰ দুগ্ধজাত সামগ্ৰীসমূহ যেনে পনীৰ দৈ বিভিন্ন ধৰণৰ মিঠাই প্ৰস্তুত কৰিবলৈও হোটেলসমূহে গাখীৰ বিচাৰে এনে সামগ্ৰীসমূহ প্ৰস্তুত কৰিবলৈ হ'লে আমি ভাল ধৰণৰ উচ্চ মানদণ্ডৰ বা উচ্চ জাতৰ গাই পুহিব লাগিব গাইসমূহক সময়ত টীকাকৰণ কৰাব লাগিব গাইৰ পোৱালীক সুস্থ সৱল কৰি ৰাখিব লাগিব আৰু গাইজনীক থাকিবলৈ বা খোৱাৰ সামগ্ৰীসমূহ চাফ চিকুণকৈ দিয়াটো আমাৰ কৰ্তব্য